অ মহাশয় মই যিটো অৰ্ডাৰ লাভ কৰিছোঁ সেইটোৰ সময় আছিলে চৈধ্য় চাৰি দুহেজাৰ তেইছ আৰু এই অৰ্ডাৰটো আহি পোৱাত কিয় বিলম্ব হৈছে এই বিষয়ে আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে মোৰ অৰ্ডাৰটো অতি শীঘ্ৰে মই পাওঁ